গাঁৱৰ মানুহৰ স্বাস্থ্য চহৰৰ মানুহতকৈ ভালে থাকি থাকে বুলি মই ভাবোঁ কাৰণ গাঁৱৰ মানুহে বিভিন্ন ধৰণৰ খাদ্য কোনো ভেজাল নহয়কে খাব পাৰে মানে তেওঁলোকে নিজেই ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰি পচন সাৰৰ জৰিয়তে বা জৈৱিক সাৰৰ জৰিয়তে বিভিন্ন শাক পাচলি কৰে আৰু খাদ্যত বিশেষকে ধানতটো এই সাৰো প্ৰয়োগ নকৰে প্ৰকৃতিগতভাৱে এইটো হয় তাৰোপৰি বিভিন্ন প্ৰকাৰৰ শাক পাচলি যেনে ঢেকীয়া কলমৌ আদি ভেদাইলতা নৰসিংহ আদি বাৰীতে হয় সেইবোৰ কোনো দৰ দৰৱ বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নহয় প্ৰাকৃতিকগতভাৱে ই উৎপাদন হয় সেইবোৰ গাঁৱৰ মানুহে অতি ব্যৱহাৰ কৰে আৰু তদুপৰি মাছ মাংসৰ ক্ষেত্ৰতো গাঁৱৰ মানুহে একেবাৰে নিৰ্ভেজাল খাদ্য মাছ মাংস ব্যৱহাৰ কৰে নৈত ধৰা মাছ খাব ঘৰতে পাৰ পুহিব ঘৰতে হাঁহ পুহিব ঘৰতে কুকুৰা পুহিব ইয়াত কোনো ৰাসায়নিক দ্ৰব্য বা ভেকচিন জাতীয় কিবা ঔষধ ব্যৱহাৰ কৰি জীৱ জন্তুক কেতিয়াও ডাঙৰ কৰিবলে নাচায় প্ৰাকৃতিকগতভাৱে যিবোৰ ডাঙৰ হয় সেইবোৰে হয় আৰু সেইবোৰকে ব্যৱহাৰ কৰি গাঁৱৰ মানুহে বেছিকৈ খাদ্য হিচাপে ব্যৱহাৰ কৰে কিন্তু চহৰত তেনেকুৱা ধৰণৰ আমি দেখিবলৈ নাপাওঁ চহৰত বিভিন্ন ধৰণে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি শাক পাচলি আদি উৎপাদন কৰে আমিও দেখিছোঁ সেইবোৰ কেতিয়াবা কেতিয়াবা আমিও কেতিয়াবা খাবলগীয়া পৰিস্থিতি হয়গে তাৰ ফলত আমাৰ এই একেদিনাই পেট পুত পুতপাত পাত কৰি যায় কিন্তু চহৰৰ মানুহে প্ৰতিদিনাই সেই খাদ্যবোৰ ব্যৱহাৰ কৰিয়েই আহিছে কিন্তু ব্যৱহাৰ নকৰিলেও নহয় তেওঁলোকে আকৌ কোনো বিকল্প ব্যৱস্থা নাই সেইকাৰণে মই ভাবোঁ যে চহৰৰ মানুহৰ গাঁৱৰ মানুহৰ তুলনাত বেমাৰ আজাৰটো অলপ ধৰক বেছি বুলি ভাবোঁ তাৰোপৰি বিভিন্ন ধৰণৰ মিঠাইৰো এটা ডাঙৰ কথা আজিকালি দেখা যায় গাঁৱৰ মানুহতকে চহৰৰ মানুহে মিঠাইটো বেছি খায় সোৱাদ জাতীয় খাদ্য বেছি খায় গাঁৱৰ মানুহৰ সেইটো বিশেষকে আমাৰ অভাৱৰ কাৰণে খাবলৈও নাপায় এনেকুৱাও হয় এই তেনেকুৱা ধৰণেও কিছুমান খাদ্যত বেমাৰ যেনে ডায়বেটিছ আদি ৰোগে চহৰৰ মানুহক বেছি কৰা দেখা যায় তাৰোপৰি আমাৰ গাঁৱৰ মানুহ অতি পৰিশ্ৰমী শুই উঠাৰ পৰা গধূলিলৈকে অকল কামতে ব্যস্ত থাকে কিন্তু চহৰৰ মানুহৰ সেই ক্ষেত্ৰত তেনেকুৱা দেখা নাযায় বেছি বিলাসী জীৱন বা এলেহুৱা বুলি যিটো কয় তেনেধৰণে কটাই কিন্তু স্বাস্থ্য অটুট ৰাখিবলৈ হ'লে নিজৰ স্বাস্থ্যটোক বিভিন্ন কামত খুটুৱাব পাৰিব লাগিব সেইবোৰৰ কাৰণেও গাঁৱতকৈ চহৰ অঞ্চলত বিভিন্ন প্ৰকাৰৰ বেমাৰ বেছি হোৱা দেখা যায় বুলি মই ভাবোঁ